মোৰ অঞ্চলত বহুত কেইখন শিক্ষানুষ্ঠান আছে আৰু তাৰ বিশ্ববিদ্যালয়ো আছে আমাৰ আমি নিজে অধ্যয়ন কৰা আমাৰ চবৰে চিনাকি আৰু নলবাৰী নলবাৰী কলেজখন আমাৰ এখন গো গোটেই অসমতে জনাজাত এখন কলেজ আৰু তাৰ গাৰ কাষতে আৰু এখন চৰকাৰী বিশ্ব চৰকাৰী মহাবিদ্যালয় আছে মহেন্দ্ৰ নাৰায়ন চৌধুৰী বালিকা মহাবিদ্যালয় সেইখনতো ছোৱালী শিক্ষাৰ ওপৰত গুৰুত্ব দি গুৰুত দি গুৰুত্ব দি স্থাপিত কৰা এখন বিখ্যাত মহাবিদ্যালয় আৰু আমাৰ কাষতে বৰভাগ কলেজ বুলি এখন কলেজ আছে সেইখনতো বহুত শিক্ষানুষ্ঠান শিক্ষা ব্যৱস্থা বহুত উন্নত শিক্ষা ব্যৱস্থা আছে আৰু আমাৰ নলবাৰীতে আই আই টি এখন অনুষ্ঠান শিক্ষানুষ্ঠান আছে তাতো ভালদৰে শিক্ষা গ্ৰহণ কৰিব পাৰি ল'ৰা ছোৱালীখিনিয়ে তাত শিক্ষা গ্ৰহণ কৰি বহুতো উপকৃত হৈছে আৰু বহুত কথা জানিবলৈ পাৰিছে আমাৰ ওচৰতে সংস্কৃত বিশ্ববিদ্যালয় এখনো আছে তাত বহুতো ল'ৰা ছোৱালী সংস্কৃত বিভাগত মেজৰ লৈ বহুত শিক্ষা উন্নত শিক্ষা গ্ৰহণ কৰিছে লগতে সংস্কৃত বিশ্ব বিশ্ববিদ্যালয়খনত সংস্কৃত বিভাগত পিএইছডি কৰাৰ সুবিধাখিনিও উপলব্ধ আছে আমাৰ ওচৰতে যোৰহাটৰ কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত এটা শাখাও নলবাৰীত আছে আমাৰ নলবাৰী শিক্ষা ন শিক্ষাৰ নৱদ্বীপ হিচাপেও জনাজাত হয় যিহেতু আপোনালোকে জানেই নলবাৰীত শিক্ষা প্ৰতিবাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত বা উচ্চ মাধ্যমিক পৰীক্ষাত এটা বহুত ভাল পোৱা ফলাফলেই নলবাৰীৰ পৰা পোৱা যায় আৰু নলবাৰীত এখন পলিটেকনিক পলিটেকনিকৰো শিক্ষানুষ্ঠান আছে যাৰ পৰা ল'ৰা ছোৱালীবোৰে জুনিয়ৰ ইঞ্জিনিয়াৰিং পঢ়ি কিনে ওলাই ভাল ফলাফল দেখুৱাইছে মুঠতে আমাৰ নলবাৰীত শিক্ষাৰ বিভাগত এটা ভাল ভাল স্থানতে আছে